জন্তুবোৰৰ যত্ন লওঁ গৰু ছাগলী এইবিলাকৰ যত্ন লওঁ আৰু এই কোনোধৰণৰ এইবিলাকৰ মোক এনেদৰে এইবিলাকৰ যত্ন লোৱাত সহায় কৰিবলৈ কোনোধৰণৰ মানুহ নাই মোৰ মা দেউতাই মোৰ লগতে সহায় কৰে আৰু এই জন্তুবিলাকৰ যিহেতু গৰু গোহালীত থাকে আৰু গৰু ছাগলীবিলাক গঁৰালত ৰখা হয় গতিকে এই জন্তুবোৰক তেনেদৰে ৰাখোঁ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা মানে সক ৰাতিপুৱা শুই উঠিয়েই গৰু তে গোহালী গৰাঁল সমূহ ভালদৰে সাৰি মুচি চফা কৰা হয় যাতে তাত কোনো ধৰণৰ বেমাৰৰ বীজাণুয়ে বাঁহ ল'ব নোৱাৰে আৰু তাত গধূলি সদায় জাক দিয়া হয় বা ধূণা দিয়া হয় যাতে মহ দাহ মহ আহি মোৰ জীৱ জন্তুবোৰৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰে